হয় হয় হয় কওকচোন

হয় হয় আপুনি ভালেই কৰিলে আমাক জনাই আমি যিমান পাৰোঁ শীঘ্ৰে গৈ পেলাই সেই গোটেইখিনি বস্তু চাই চিতি নিউজ বনাই পুলিচ প্ৰশাসনত চবকে জনাই সেই তাত অঁহ্ আমি জনাম সকলোকে আপুনি ভাল কাম কৰিছে জনাই এতিয়া আমি নিউ গৈ শীঘ্ৰে গৈ নিউজটো কৰোঁগৈ আমি যিমান পাৰোঁ সোনকালে নিউজটো কৰিব চাম অঁ তাকে এতিয়া আপুনি ভাল কৰিলে পুলিচকো আমি জনাম হয় সেইটো ভাল কৰিছে আপুনি

আপুনি একদম ভাল কাম কৰিছে আমাক জনাই আমি যিমান পাৰোঁ শীঘ্ৰে গৈ নিউজৰ পৰা আদি কৰি সকলো ইনফৰ্মেশ্যন খিনি লৈ পেলাই আমি আগবাঢ়িম আৰু হয় হয় হয় আমি কৰিম হয় দিয়ক হ'ব দিয়ক ধন্যবাদ